প্ৰথম ৰান্ধিবলৈ হ'লে এতিয়া বহুত ক'ব লাগিব আৰু এতিয়া প্ৰথম ৰন্ধা বঢ়াৰ কাহিনী প্ৰথমতে তো কোনো বনাবলৈ ৰান্ধিব নাজানে শিকিবলৈতো লাগিবই যিকোনো বস্তু খোৱা ভাত পান ভাত হওক জল জলপান পিঠা বনোৱা সকলোবোৰ প্ৰথম শিকিব বনাব কাৰণেতো অভিজ্ঞতা এটা লাগিব কোনো নহয় কোনোবাই শিকাই দিব লাগিব মোৰ মোৰ ক্ষেত্ৰত কি হৈছিলে মই মোৰ ক্ষেত্ৰত কি হৈছিলে মই প্ৰথম যেতিয়া পিঠা পিঠা খুন্দিবলৈ শিকিছিলোঁ চাউলখিনি তিয়ালোঁ তিল পিঠা পুৰিবলৈ মই শিকিবলৈ আৰম্ভ কৰিছিলোঁ চাউলখিনি তিয়ালো তিওৱাৰ পিছত ঢেঁকীত খুন্দিলোঁ ঢেঁকীত খুন্দোতে চাউলখিনি সম্পূৰ্ণ হেৰি কোমল নহ'ল কোমল নোহোৱাৰ কাৰণে পিঠাখিনি মোৰ নুঠিলে চব সকলো পুৰিলোঁ ভাগি ভাগি গ'ল নেক্স বাৰ পিঠা খুন্দোতে আকৌ ওচৰৰ বাইদেউ এগৰাকীক মাতি আনিলোঁ মোৰ পিঠাখিনি কিয় বেয়া হৈছে চাওকহিচোন বুলি তাৰপৰা বাইদেৱে ক'লে এই তোমাৰ পিঠাখিনি বোলে পানী বেছি বেছি নাখালে পানী অলপ বেছিকৈ তিয়াই থৈ দিব লাগিছিল তাৰপাছত নাই সেই পানীখিনি চাউল আকৌ নতুনকৈ তিয়াই ভিজাই কোমলকৈ খুন্দি তিলৰ পিঠা মই পুৰিবলৈ শিকিছিলোঁ নাৰিকলৰ পিঠা পুৰোঁতে কি হ'ল নাৰিকলটো আনিলোঁ ৰুকিলোঁ ৰুকি চেনীটো কম দিলোঁ নহয় চেনী কমকৈ দিয়াত পিঠা নাৰিকলৰ লাড়ুটো নুঠিলে নাৰিকলৰ লাড়ু লাড়ু যেতিয়া নুঠিলে আকৌ আকৌ মই সুধিলোঁ বেলেগক কিয় মোৰ নাৰিকলৰ লাড়ু উঠা নাই চাওকহিচোন তেতিয়া নাৰিকলৰ এই তোমাৰ চেনী কম বোলে সেইটো চেনী কম হ'ল আকৌ চেনী দি এতিয়া নাৰিকলৰ লাড়ু ঘিলা পিঠা তিলৰ পিঠা কেনেকৈ পুৰিব লাগে সেইটো মই জানিছোঁ আৰু এতিয়া ম'বাইলত চাই মই কেক বনাবলৈ শিকিছোঁ তেনেকৈ বন্ধা মুঠতে মই চাহৰ লগত খাবলৈ ৰান্ধিবলৈ মই সকলো শিকিছোঁ আৰু পিঠা বনাই পুৰিবলৈ আৰু সেইটো বস্তু মই এটা এটাকৈ লাহে লাহে অভিজ্ঞতাটো এতিয়া সকলো বান অভিজ্ঞতা হৈছে আৰু তাৰপৰা এতিয়া সকলো বনাবলৈ শিকিব পাৰিছোঁ মই